হাঁহ কুকুৰা আৱৰ্জনাসমূহ ফলপ্ৰসূভাৱে পৰিচালনা কৰাটো উচিত ইয়াৰ বাবে পৰিৱেশ অনুকূল পদ্ধতিসমূহৰ বিষয়ে আলোচনা কৰক হাঁহ কুকুৰা আৱৰ্জনাসমূহ আমি প্ৰাকৃতিক প্ৰাকৃতিকভাৱে ভালদৰে ব্যৱহাৰ কৰিব পৰা যায় ইয়াক ইয়াৰ আৱৰ্জনাসমূহ পেলাই নিদি আৱৰ্জনাসমূহ গোটাই লৈ ইয়াৰ মল হাঁহ কুকুৰাৰপৰা ওলোৱা যিটো মল সেইটো বা তাৰ ওপৰঞ্চি তাক খাবলৈ দিয়া হাঁহ কুকুৰাক খাবলৈ দিয়া যিবোৰ আৱৰ্জনা সেইবোৰ উলিয়াই লৈ গঁৰালৰপৰা উলিয়াই দিয়ে সৰু গাঁত গাঁতত পুতি পুতি থ'ব লাগে দুই দুই তিনিমাহ পুতি থোৱাৰ পিছত যিটো জৈৱিক সাৰ সৃষ্টি হয় সেই সাৰটোৱে আমি নানা ধৰণৰ খেতি বাতি যেনে বাম খেতি দ খেতি বাম খেতি হিচাপে ধৰক আপুনি ভূত জলকীয়া তিয়ঁহ আলু কচু তেনেধৰণে সৰু সৰু খেতিসমূহত দিব পৰা যায় এই জৈৱিক সাৰে মানুহ মাটিৰ উৰ্বৰতা বৃদ্ধি বৃদ্ধি কৰে তাৰ ফলপ্ৰসূ বহুত ভাল প্ৰভাৱ পৰে তাত ফলৰ ফলৰ বাবেও ভাল তাক গছৰ বাবেও ভাল এই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰি ৰাখে নানা ধৰণৰ বেমাৰৰপৰাও ৰক্ষা কৰে সেইকাৰণে এই হাঁহ কুকুৰাৰ আৱৰ্জনাসমূহ পেলাই নিদি এটি জৈৱিক সাৰলৈ সৃষ্টি কৰি এটি ভাল সাৰ সৃষ্টি কৰিব পৰা যায় তাৰ ওপৰঞ্চি এই আৱৰ্জনাসমূহ সাৰলৈ ৰূপান্তৰ কৰাৰ কৰাৰ পিছত আমি গাঁও সমাজত প্ৰধানকৈ আমি ধান খেতিত ব্যৱহাৰ কৰোঁ তাৰ ওপৰঞ্চি সৰু আমাৰ ঘৰতে যেনে ফুলনি ফুলনিখন ফুলনি বাগিচাখনত তাতে টাবসমূহত অলপ অলপ এই সাৰ দি এটি ভাল সাৰ দিব পৰা যায় সাৰ সৃষ্টি কৰিব যায় আৰু এই সাৰৰ বাবে সাৰৰ পাহাৰৰপৰাই এটি ভাল ব্যৱসায় বা কৰিব পৰা যায়